কি কৰিছ অঁ ভাতটো কিহেৰে খালি অঁ হেৰি নহয় এই চিনেমা চাবলৈ যাওঁ ব'ল কাইলৈ

এই নতুন যি দিছে আৰু মানে এতিয়া চাউথৰ কিবা ভাল ভাল চিনেমা দি আছে বুলি কৈছে পুষ্পা নেকি পুষ্পা টু ওলাবি আৰু অকলে যাবিনে নে আৰু কাৰোবাক ল'বি অঁ পাৰি পাৰি অঁ তাকো ক'বি ময়ো জনাম বাৰু তাক পাৰিলে অঁ হেৰি তই তাৰ মতে জি পে দিবি হেৰিটো নহ'লেও বা পিছত হ'লেও কৰি দিবি মই বুক কৰি দিম বাৰু

মই তোক জনাম বাৰু জনাই আছোঁ তোৰ বৰ্তমান তোৰ এতিয়া খালি সেই সেইকেইটাত নেপালে আকৌ সেইকেইটাত নেপালে নেচাওঁ আকৌ তোৰ তেনেকুৱা ভাল কিবা এটা ছিট পালেহে তোক মই জনাম বাৰু অঁ হয় তো যদি গল্ডত নাই তেতিয়া তোক মই এই কাইলৈ নেযাওঁ তেতিয়া পৰহিলৈহে পিছ দুই এদিনৰ পিছতহে যাম তাৰমানে পইচা খৰছ হ'ব ন তাৰমানে অকমান ভালকৈ চাম মানে তোৰ এনেও এটা টাইমত চব ছিট খালি হ'বই তো তেতিয়াহ'লে মই তোক চাই পিনি জনাই দিম বাৰু মই পাৰিলে তিলোলৈয়ো ফোন এটা কৰিম এই মানে তো চাম আৰু মানে সোনকালে ঠিক আছে হ'ব দে মই জনাম তোক